বৰ্তমান আমাৰ অঞ্চলত আমাৰ অঞ্চলটো ইমানো বেছি পিছপৰি থকা নাই যে স্কুললৈ ল'ৰা ছোৱালীবিলাক নাযায় যায় স্কুললৈ য়ায় কিন্তু ওচৰে পাজৰে এনেকুৱা বহুত অঞ্চল আছে যিবিলাক ক'ৰ পৰা ল'ৰা ছোৱালীবিলাক যাব বহুত এনে বহুত কিবা কিবি কাৰণত যাবলৈ অসুবিধা পায় যেনেকৈ বাৰিষাকালত ৰাস্তা ঘাট বোকা পানী হোৱাৰ বাবে ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীসকলে স্কুললৈ যোৱাত অসুবিধা পায় এনেকুৱা বহুত পৰিয়ালো আছে যিবিলাকৰ যিবিলাক শিক্ষাৰ্থীৰ মাক দেউতাক ইমান বেছি শিক্ষিত নহয় যে তেখেতে তেখেতসকলে বুজি নেপায় স্কুললৈ নিজৰ ল'ৰা ছোৱালীক পঠাব লাগে বুলি

তো মানে যাতায়াতৰ ব্যৱস্থা আৰু বেছি ভাল কৰাৰ প্ৰয়োজনীয়তা আছে স্কুলবিলাক আৰু এই অঞ্চলৰ স্কুল আকৌ বৃদ্ধি হ'ব লাগে স্কুলবিলাক আকৌ আৰু বেছি উন্নত হ'ব লাগে যাতে শিক্ষাৰ্থীসকলে নিয়মীয়াকৈ স্কুলত উপস্থিত থাকিব পাৰে